নমস্কাৰ আমাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত খেতিয়কসকলে কৃষি কৰ্ম বিশেষকৈ ধান সৰিয়হ আৰু মাহ জাতীয় বস্তুখিনি কৰি বেছিকে পছন্দ কৰে কিয়নো আমাৰ ইয়াৰ বিশেষকে পানী বৰষুণটো বৰষুণৰ পৰিমাণটো বেছিকৈ হোৱা কাৰণে ইযাতে প্ৰধানকৈ ধানৰ খেতি বা ধান ধানৰ খেতি কৰি বা শস্য উৎপাদন কৰিয়ে বেছি ভাল পায় আৰু অন্যান্য ঠাইতকৈ আমাৰ ইয়াত ধানৰ প্ৰতি বেছিকে গুৰুত্ব দিয়ে